অঁ কওকচোন অঁ হয় হয় কওকচোন অঁ কিমানমান লাগিছিলে বাৰু আপোনাক অঁ হয় আহিবচোন আপুনি কাইলৈ আহিব অফাৰ অফাৰ আ আপুনি আহিবচোন অকণমান কিবা এটা কম বেচ কৰি দিম বাৰু আহিব আপুনি কাইলৈ অঁ অঁ ঠিক আছে ঠিক আছে